আমি পাকঘৰত থকা সময়খিনিত মানে কেতিয়াবা কেতিয়াবা কথা পাতোঁ বেলেগৰ লগত কি কি বনালোঁ কি কি নবনালোঁ সেইবিলাক আলোচনা কৰোঁ এই মানে কোনে কেনেকৈ আছে কি কৰিছে পাকঘৰত গ'লে মানে এই ৰন্ধাৰ সময়খিনিত মানে কিবা এটা কৰি ভাল লাগে আৰু যিকোনো কাম কৰি কথা পাতিও ভাল লাগে কোনে কি বনালে সেই আলোচনাও কৰিব পাৰি কোনে কেনেকুৱাকে আঞ্জা হেৰি কৰিলে মাছৰ বা কেনেকুৱা বনালে মাংসৰ কেনেকুৱা কি কি বনালে চাহৰ নাস্তা কি বনালে সেনেকুৱা আলোচনা কৰিব পাৰি আৰু মই বেছিকৈ চাহৰ নাস্তাটো বনাই বনাই বেছি ভাল পাওঁ এই ধৰা কাটা নিমকি হওক খুৰ্মা বুন্দিয়াও তাৰ পিছত গজা তাৰ পিছত মালপোৱা পকৰি এইবিলাক মানে বনাই বেছি ভাল পাওঁ মানে মই ভাতৰ পৰা মানে চাহৰ নাস্তাটোৰ প্ৰতি মোৰ মানে বেছি হেৰি আছে বা কেক পিঠা লাড়ু এইবিলাক মানে বনাই বেছি ভাল পাওঁ মানে মই চাহৰ নাস্তা কিবা নহয় কিবা এটা বনাই থাকোঁৱে মানে যেতিয়া তেতিয়া মানে কিবা এটা কিবা এটা কৰি ভাল পাওঁ আৰু এনেই থকা সময়খিনিত পাকঘৰতে কিবা এটা বনাই থাকি মানে ভাল লাগে যিকোনো মানে চিন্তাধাৰাৰ পৰা হেৰি হৈ যায় আৰু পাকঘৰত থাকিলে বেলেগ মানে বেয়া চিন্তাবিলাক নাহে পাকঘৰত থাকিলে টকা পইচাৰ চিন্তা বা কিবা চিন্তা সেইবিলাক নাথাকে আৰু পাকঘৰত থাকিলে ৰন্ধা বঢ়া সেইটোক লৈয়ে ব্যস্ত থকা যায় ইটো সিটো আহিলে মানে কোৱা যায় কোনেনো কি বনালে ভাল হ'ল কাৰ কি হ'ল ৰন্ধা বঢ়াৰ প্ৰতি এইটো মানে আলোচনা কৰি মানে বেছি ভাল লাগে সকলোৰে লগত নোৱাৰি কিন্তু কিছুমানৰ মনে মিলা মানুহৰ লগতহে মানে চব কথা আলোচনা কৰা যায় সেইবিলাক কৰি মানে ভাল লাগে আৰু মনৰ মিলা মানুহৰ লগত যিকোনো এটা হেৰি কৰি পেলাই আলোচনা কৰি পাকঘৰত থকা সময়খিনিত মানে হেৰি কৰিবলৈ এই ভাতৰে কিবা এটা আটা কিনো কেনেকুৱাকে বনালে ভাল হয় মাছটোৱেনো কেনেকুৱাকৈ বনালে ভাল হয় ভেদাই লতাৰে বনালে ভাল হয়নে নৰসিংহ বা মানিমুনি বা বেহাৰ পিচি বা কিবা এনেকুৱাকৈ আৰু কেনেকুৱাকৈনো হেৰি হয় মানে বেছি ভাল হ'ব সোৱাদ হ'ব সেইটোৱে মানে আলোচনা কৰা যায় আৰু চব কথাতে মানে আলোচনা কৰি মানে হেৰি লাগে আৰু ভাল লাগে তেতিয়া সময়টোও যায় আৰু মানে ৰন্ধা বঢ়াৰ প্ৰতি মানে হেৰিটো কৰা যায় আৰু আলোচনা কৰি তাৰমানে কেতিয়াবা হেৰি হয় সোৱাদ কৰি বনাব পাৰি সেইটো মানে আলোচনা কৰা যায় আৰু অকলে অকলে থকা সময়খিনিত মানে সেনেকুৱাকৈ আলোচনা কৰি সকলোৰ লগতে ভাল লাগে চাহৰ বনোৱা নাস্তাটোত মানে হেৰি কৰা যায় চবেই মানে ইমান এটা হেৰি নাই নাপায় ভাততে মানে বেছিকৈ মানে হেৰি কৰে তো মোৰ ওলোটা মোৰ চাহৰটোতহে মানে বেছি হেৰি কৰা যায় সময়টো দিয়া যায় চাহৰ নাস্তা বনোৱাত হে ভাতৰ প্ৰতি মানে ইমান এটা হেৰি নাই তো এতিয়া মানে ৰঙালাওৰে বেচন দি বা কণী দি এনেকুৱাকৈ পকৰিৰ নিচিনা বনালেও সেইটোও ধুনীয়া লাগে যিকোনো বস্তু মানে অলপ কষ্ট কৰি যদি বনোৱা যায় চব বস্তুৱে মানে ভাল হয় আৰু এনেই আৰু টাইমটো খেদাবৰ কাৰণে বনালেতো নহ'ব টেষ্টি হ'ব লাগিব এতিয়া ল'ৰা ছোৱালী ল'ৰাই ছোৱালীয়ে এইবিলাকে মানে যোনেই নহওক মানে খাই পেলাই ভাল পায় আৰু এনে বনোৱা বস্তুটোৱে এটা হেৰি হয় খোৱাৰ প্ৰতি কাৰো মানে অনিচ্ছা হৈ যায় বস্তুটো ভাল হ'লে মানে খোৱাৰ প্ৰতি অলপ ইচ্ছাটো থাকে আৰু যিহেতু বেয়া হ'লেতো কাৰো মন নাযায় খাবৰ কাৰণে সকলোৰে খোৱাৰ প্ৰতি যত্ন থাকিব লাগে পাকঘৰত থকা সময়খিনি মানে কেনেকৈ যায় গমে নাপায় মানে ৰন্ধা বঢ়াৰ প্ৰতি যত্ন কৰোঁতে কৰোঁতে কেতিয়া টাইমটো পাৰ হৈ যায় গমে পোৱা নাযায়